হেল্ল'

অ' হিমাংশু হেৰি মই এই গুৱাহাটীৰপৰা আহিছিলোঁ মানে তোমাকতো লগ পাইছিলোঁৱেই কালি কিন্তু কথাটো হ'ল মানে মই এতিয়া মই মানে তোমাৰ ইমাৰ্জেঞ্চি উভতি যাব লাগে মোৰ অলপ মানে জৰুৰি হৈ আছে ত এতিয়া মই মানে কি ব্যৱস্থাৰে গ'লে ভাল হ'ব

অ' অ' অ' অ' অ' এনেই কম সময়ত কোন ফালে যাব পাৰিম অ' ঠিক আছে বাৰু আৰু বাছৰ ভাড়াবোৰ কেনেকুৱা মানে বাছ আৰু ট্ৰেনৰ অ' অ' অ' আৰু ট্ৰেনটোতো নিৰ্দিষ্ট টাইমতহে যাব ছাগে ট্ৰেইননো কেইটা কেইটা বজাত থাকে বাৰু অ' দুখনেই থাকে ন অ' আৰু বাছটোতো পোৱা যাব যেতিয়াই তেতিয়াই অ' দিনত আলট্ৰাবোৰ পোৱা যাব ছাগে ন অ' ঠিক আছে মই ছাগে বাছতে যাম ছাগে আৰু টিকেটটো বুকিং কৰিব লাগিব ছাগে ন অ' অ' অ' অফলাইনত ছাগে টিকেটটো ল'ব লাগিব ছাগে কাউণ্টাৰৰ পৰা অ' এ এছ টি চি কাউণ্টাৰৰ পৰা ল'ব পাৰিম ন

তাকে অ' অ' অ' ঠিক আছে ঠিক আছে বাৰু দিয়া ঠেংক ইউ